অসমীয়া ভাষাটো অসমৰ মাতৃভাষা ইয়াত অসমতেই বেছিকৈ প্ৰচলিত হয় আৰু উত্তৰ পূৰ্বাঞ্চল কিছু কিছু অঞ্চলত আমাৰ অসমীয়া ভাষাটো প্ৰচলিত হয় কিন্তু ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী হোৱা বাবে হিন্দী ভাষাটো ভাৰতৰ সকলোতে বা গোটেই পৃথিৱীতে প্ৰায় প্ৰচলিত এটা কথা ক'ব লাগিব যে যিটো মানে মোবাইলৰ এপ গুগল গুগলত ছাৰ্চ কৰিলে অসমীয়া ভাষা মাৰিলেও প্ৰায় বাংলা ভাষাহে অহা দেখা পাওঁ ই এইটো বৰ চিন্তনীয় বিষয় অসমীয়া ভাষাটো অসমৰ লোকে অসমতেই ব্যৱহাৰ কৰে বা বাহিৰৰ যিখিনি ব্যৱসায় সংক্ৰান্তত অহা লোক অসমত থাকি ব্যৱসায় কৰে তেওঁলোকে অলপ অলপ অসমীয়া ভাষাটো শিকে বা ব্যৱহাৰ কৰে কিন্তু যেতিয়া তেওঁ অসম এৰি নিজৰ জেগালৈ যায়গৈ তাত গৈ কিন্তু অসমীয়া ভাষাটো প্ৰচলিত বা ব্যৱহাৰ নকৰে কাৰণ তেওঁলোকৰ ওচৰত অসমীয়া ভাষাৰ মানুহ নাই অসমৰ ভাষাটো অসমতহে বেছি প্ৰচলিত হয় কাৰণ অসমীয়া মানুহ বাহিৰত গৈ থাকিব লাগিব যেনে বাংগালোৰত যদি অসমীয়া মানুহ সৰহকৈ থাকে তেতিয়া অসমীয়া ভাষা প্ৰচলিত হ'ব বা এনেকৈ সমবাদ শিৰোনামাত লাগিব বা মাধ্যম যিটো মানে ইলেট্ৰনিক মাধ্যমত অসমীয়া ভাষাটো বহলকৈ প্ৰচলিত হ'ব লাগিব মানুহে শিকিবলৈ চাব লাগিব যে বুজিবলৈও চেষ্টা কৰিব লাগিব যে এইটো কি ভাষা অসমীয়া ভাষাটো শুদ্ধ বা ইয়াৰ অৰ্থ কি সকলোৱে জানিবলৈ আগ্ৰহী হ'ব লাগিব কিন্তু অসমীয়া ভাষাটোৰ প্ৰতি ইমান আগ্ৰহী নহয় বাহিৰৰ বিশেষকৈ বাহিৰৰ লোকসকলে অসমীয়া ভাষাটো প্ৰায় নাজানিবই নাজানে বুলিবই পাৰি কাৰণ তাত বাতৰিকাকত নচলে অসমীয়া তাৰ নিজৰ নিজৰ ভাষা চলে বিশেষকৈ হিন্দী আৰু ইংৰাজী সংযোগী ভাষা হিন্দীটো ৰাষ্ট্ৰীয় ভাষা বাৰু ইংৰাজী সংযোগী ভাষা সেইখিনি বেছিকৈ প্ৰচলিত হয় বিশেষকৈ অসমত অসমীয়া ভাষাৰ যি মেডিয়া আছে মেডিয়াখিনিও বাহিৰলৈ প্ৰচাৰ কৰি নিবলগীয়া এইটো কাৰণেই পৰা নাই প্ৰথম গুগলতেই নাপায় বা বাহিৰৰ মানুহ আগ্ৰহী নহয় অসমীয়া ভাষাটোৰ ওপৰত মানে বহুতৰ জ্ঞান আছে আছে যদিও প্ৰচাৰ কৰিবলৈ তেনেকুৱা সুবিধা নাপায় বিশেষকৈ সমবাদ মাধ্যমখিনিয়ে অলপ গুৰুত্ব দিব লাগে বা বাহিৰৰ মানুহখিনিও নিজৰ ভাষাটো লৈও আমাৰ অসমীয়া ভাষাটো অলপ মানে চাব লাগে যাতে তেওঁলোকে আয়ত্ব কৰিবও লাগে বিহাৰৰ পৰা আহি ইয়াত আহি পাই বিহাৰী ভাষাই ব্যৱহাৰ কৰে বহুতদিন থকাৰ পিছত তেওঁলোকে জানে যে অসমীয়া ভাষাটো ক'বও পাৰে বা লিখিব নোৱাৰিলেও প্ৰায় আজিকালি চলিছে আৰু কিন্তু তেওঁলোকে গৈ বিহাৰত গৈ আকৌ বিহাৰী ভাষা বা তেনেকুৱা ভোজপুৰী ভাষাই তেওঁলোকে চলাইগৈ ঠিক তেনেকৈ যিসকল মাৰোৱাৰী সম্প্রদায় লোক তেওঁলোকেও অসমত আহি অসমীয়া ভাষা শিকে ঠিকেই কিন্তু গৈ তাত গৈ তেওঁলোকে গুজৰাটত গৈ অসমীয়া ভাষাটো ব্যৱহাৰ নকৰে কিন্তু জানে কি মই জনাত বিশেষকৈ এই ক্ষেত্ৰত চৰকাৰেও অলপ পদক্ষেপ ল'ব লাগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে অসমীয়া ভাষাটো প্ৰচাৰ হয় তাৰবাবে চৰকাৰেও সু ব্যৱস্থা কৰিব লাগে আৰু যিটো আমাৰ সমবাদ মাধ্যম আছে সমবাদ মাধ্যমসকলেও অহৰহ চেষ্টা কৰি থাকিব লাগে যাতে অসমীয়া ভাষাটো পৃথিৱীৰ নানা চুকে কোণে বোৱাই নিব পাৰে তাৰপৰাও চেষ্টা কৰিব লাগিব গুগলেও বিশেষকৈ ল'ব লাগে যে অসমীয়া ভাষাটো শুদ্ধকৈ ভালকৈ চলাই নিব লাগে যাতে এটা ভাষা আছে অসমীয়া উত্তৰ পূৰ্বাঞ্চলৰ বাদে বাহিৰলৈ প্ৰচলিত হওক তাৰ সেইকাৰণে হ'ব লাগে যাতে অসমীয়া ভাষাটো শুদ্ধ আৰু অসমত যে এনেকুৱা ইমান ধুনীয়া এটা সংস্কৃতি ইমান ধুনীয়া এটা ভাষা আছে সকলোৱে জানক অসমৰ যি অসমীয়া গৌৰৱ সকলোৱে জানক যেনে অসমৰ বাৰে ৰহনীয়া বিহু বাহিৰত চলিছে আমি প্ৰায় দেখোঁ যে মুম্বাইত পাতে দেলহিত পাতে তাত গৈ বিহু ফাংশ্যন হয় অসমৰ নানা গায়ক গায়িকাই আমি দেখি ভালেই পাওঁ কিন্তু সকলোৱে বা আমাৰ যি বহুতে বিয়া পাতিও আনিছে বাহিৰৰ দেশৰ বোৱাৰীহঁতক আনি অসমত অসমীয়া ভাষাটো শিকাইছেও আৰু সুদূৰপ্ৰসাৰী হওক অসমীয়া ভাষাটো মই তাকেই কৈছোঁ